মই অনলাইনত চকী দুখনমান অৰ্ডাৰ দিছিলোঁ কিন্তু যোৱাকালি পালেহি আকৌ কিন্তু চকীকেইখন আহিলে হয় কিন্তু বেয়া নহয় খোৰাকিটা ওচৰতে ফটা ফটা মানুহ বহিলে হয়তো পৰি যাব পাৰে কিন্তু মই বেয়া পাইছোঁ দেই এই অনলাইনত অৰ্ডাৰ দিয়া বস্তু যে ইমান বেয়া আহে মই ভবাই নাছিলোঁ